নমস্কাৰ নমস্কাৰ কোনে কৈছে কওকচোন

হয় হয় আপুনি যদি বিহুৰ ক্ষেত্ৰত প্ৰধানকৈ আহে আমাৰ অসমলৈ এতিয়া আপুনি বিহু আমি ক'ব গ'লে আমাৰ বিহু তিনিটা উদযাপন কৰা হয় বছৰেকত এটা আপোনাৰ প্ৰথমটো হ'ল ব'হাগ বিহু দ্বিতীয়টো হ'ল মাঘৰ বিহু আৰু তৃতীয়টো হ'ল কাতি বিহু যিটো ব'হাগ বিহু আমি ব'হাগ মাহত পালন কৰোঁ মাঘ বিহুটো মাঘ বিহুত মাঘ মাহত পালন কৰোঁ আৰু কাতি বিহুটো আমি কাতি মাহত পালন কৰোঁ এই ব'হাগ বিহুটো আমি বছৰ বছৰেকৰ ইংৰাজী দেট মে' এপ্ৰিলৰ মাজ ভাগতে পালন কৰোঁ আৰু আপোনাৰ মাঘৰ বিহুটো আমি বছৰৰ জানুৱাৰী মাহত পালন কৰোঁ আৰু কাতি বিহুটো আমি বছৰৰ শেষৰ ফালে পালন কৰোঁ যদি আপুনি আহোঁ বুলি ভাবে তাৰে কোনোবা এটা বিহুত আহিব পাৰে আৰু মেডাম মেফি বুলি ক'লে মেডাম মেফি আমি একত্ৰিছ জানুৱাৰী তাৰিখে উদযাপন কৰা হয় আপুনি আহিলে আমি বহুতো ভাল পাম আহিব ধন্যবাদ